গ্ৰা গ্ৰাম্য অঞ্চলৰ লোককক খেলে কেনেদৰে লাভাম্বিত কৰে যে খেলটো হ'ল খেলত আপোনাৰ বহুতো ধৰণ বিভিন্ন এক্সাৰচাইজ এক্সাৰচাইজো কৰা হয় যিটো শৰীৰৰ কাৰণে ভাল গ্ৰাম্য অঞ্চলত লোকসকলৰ কাৰণে ভাল আৰু গ্ৰাম্য অঞ্চলৰ লোকসকলে ক্ৰিকেট ফুটবল আদি খেল খেলে যিটো স্বাস্থ্যৰ কাৰণে বা এক্সাৰচাইজ হ'ল ৰানিং কৰাও হ'ল